অ ঐ শুনাচোন আমাৰ এই এ বিজুলি বিজুলিৰ আমাৰ সন্থা এটা বনাব লাগিছিলে ন' আমাৰ চৰকাৰে আজিকালি বহুত অসুবিধা কৰাইছে আমাৰ আমাক আমাৰ এই চহৰত এই আমাৰ সোমাব দিয়া নাই আমাৰ বিজুলি ৰিক্সাবিলাকক এ সেইবাবে আমাৰ এই বিজুলি ৰিক্সা ড্ৰাইভাৰবিলাকে ভাড়া নোপোৱা হৈছে অ হয় বাৰু আমি মানে কি সকলোৱে ঠাইবোৰ মানে এ কৈ দিব লাগিছিলে যে কোনে ক'ৰ পৰা ক'লৈ ভাড়া মাৰিব আৰু আমাৰ যিহেতু চৰকাৰী বিদ্যুতৰ বিল বহুত সংখ্যকে বঢ়াই দিছে তাৰ বাবে আমাৰ আমাৰ বহুত অসুবিধা হৈছে আমাৰ যিহেতু বিদ্যুতৰ বিল চৰকাৰে সঘনাই বঢ়াই বঢ়াই গৈ আছে তাৰবাবে আমাৰ কাৰণে এইটো অসম্ভৱ হৈ গৈছে আমাৰ বাহনবিলাক বাহনবিলাক এতিয়া চলাবলৈ আমি সেইবাবে এটা দৰ্খাস্ত এটা দিব লাগিছিলে অ হয়

হয় অকলে অকলে আমি ক'ব গ'লে যিহেতু আমাৰ কথাটো গণ্য নহ'ব আমাৰ সন্থাদিহে আমাৰ কথাবোৰ গণ্য কৰা হ'ব অ হয় বাৰু মই মোৰ হয় অ হয় হয় ঠিক আছে ঠিক আছে দিয়ক